আমাৰ পৰিৱেশ সেউজীয়া আৰু পৰিষ্কাৰ কৰি ৰাখিবলৈ আমি নিজে ব্যৱস্থা লোৱা উচিত সুন্দৰকৈ গছ গছনি ৰুব লাগে গছ গছনিবিলাকত পানী দিব লাগে এই মহানিম গছ ধুনীয়া ধুনীয়া গছবিলাক ৰুলে আমাৰ পৰিৱেশ পৰিষ্কাৰ হৈ থাকিব আৰু বায়ু প্ৰদূষিত নহয় প্ৰদূষণ মুক্ত হ'ব কিছুমান গছ ৰুলে বায়ু প্ৰদূষণ মুক্ত হয় সেইবিলাক গছ গছনি আমি ৰোৱা উচিত আৰু আমাৰ নদীসমূহ আমি নিজে পৰিষ্কাৰ কৰা উচিত পিকনিক খাবলৈ আহি নদীবিলাকত যিকোনো প্লে'ট খাই ৰোৱা প্লে'ট জাবৰ জোঁথৰ চোৱা বস্তু এইবিলাক পেলাই নদীখন প্ৰদূষণ কৰি তোলে নদীৰ পানী প্ৰদূষণ হ'লে তাৰে মাছ কাচ এইবিলাকৰ কাৰণে বেয়া হয় আৰু জীৱ জন্তুৱে পানী খায় সেই পানী খায় অসুখ বিসুখ হ'ব পাৰে জীৱ জন্তুৰ বেমাৰ আজাৰ হ'ব পাৰে গতিকে আমি সকলো ফালৰ পৰাই নিজৰ ঠাইখন সুৰক্ষিত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ দায়িত্ব আমাৰ আমি নিজে গাঁৱে গাঁৱে গৈ এইবিলাক সজাগ কৰিব লাগে মানুহবিলাকক ধৰক আত্মসহায় গোটবিলাককো আমি দায়িত্ব দিব পাৰোঁ এইবিলাক আজি কেইদিনমান আগতে চৰকাৰে আত্মসহায়ক গোটবিলাকক এই গছৰ পুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিছে ভাল কথা চৰকাৰে নিৰ্দেশ দিলেহে যে গছৰ পুলি ৰুব লাগে সেইটো কথা নহয় আমি নিজে নিজৰ পদূলিত নিজৰ চৌহদত গছ গছনি সুন্দৰকৈ ৰুই পৰিৱেশ পৰিষ্কাৰ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ ধুনীয়া ফুলবিলাক ফুলি থাকিলে আমাৰ মন ভাল লাগে দেখি ভাল লাগে পৰিৱেশ প্ৰদূষণমুক্ত হৈ থাকে ল'ৰা ছোৱালীৰ কাৰণেও ভাল আমাৰ কাৰণেও ভাল মনটো ভাল লাগে